অঁ কওকচোন বাৰু অঁ অঁ ঘৰতে আছো ঘৰতে আছো গাখীৰ গাখীৰ আছিলে পাই অঁ অঁ অঁ অঁ অঁ অঁ কোৱাচোন বাৰু তুমি কৈ যোৱা তাৰ পিছত মই কম অঁ অঁ অঁ অঁ অঁ অঁ হেৰি হ'লে আকৌ কথাটো শুনা এতিয়া তুমি গাখীৰ মানে টেঙা হোৱাৰ কাৰণ হৈছে মানে এই যোৱাবাৰ তুমি গৰম দিনত গাখীৰটো লৈছিলা গৰম দিনত গাখীৰটো অকণমান পাতলা হয় দৈ হ'লেও মানে অকণমান যদি কোনোবাই চুই দিয়ে নহয় গাখীৰটো তেতিয়াহ'লে টেঙা হৈ যায় এতিয়া যিহেতু ঠাণ্ডা দিন তেতিয়া গাখীৰটো টেঙা আৰু গাখীৰটো মানে সদায় টকেলিতে ভৰাব লাগে টেকেলিটোত কাৰণ পানীটো মানে টকেলিটোৱে শুহি লয় আৰু গাখীৰটো মানে ৰৈ যায় তেতিয়া মানে গাখীৰটো অলপমান ডাঠ হয় কিন্তু এতিয়া যোৱাবাৰ সেই বয়ামত দিয়াৰ কাৰণে চাগৈ এই গাখীৰটো কোনোবাই চোৱা হৈছিলে নেকি চামুচ টামুচ কিবা লগাইছিলে নেকি হাত চাত সেইটো কাৰণতে চাগৈ টেঙা হ'ল অঁ অঁ অঁ অঁ ইভাগে বাৰু আমাৰ গাখীৰ তেনেকৈ অঁ অঁ অঁ অঁ কথাটো হ'ল সেইটোৱে তাৰমানে কি গাখীৰটো যদি সেই কেনেবাকৈ আগতীয়াকৈ অকণমান চুই দিয়া হয় নহয় হাত লাগিলে মানে টেঙা হৈ যায় গৰম দিন হ'লে মানে ঠাণ্ডা দিন হ'লে মানে বাৰু তেনেকুৱা হেৰি নহয় ঠাণ্ডা দিনত গাখীৰটো ঠিকে থাকে মই বাৰু ভালকৈ ভৰাবলৈ চেষ্টা কৰিম বাৰু চিন্তা কৰিব নালাগে গাখীৰৰ কাৰণে কিবা বিহু খোৱা চিহু খোৱা কৰিব নেকি অঁ অঁ জলপান অঁ অঁ হয় হয় নাই ঠাণ্ডা দিনত তোমালোকে বেয়া গাখীৰ নোপোৱা ঠাণ্ডা দিনত ভালেই গাখীৰ হয় আৰু ঠাণ্ডা দিনত অকণমান পানীটো কম হয় নাই পানীটো বৰকৈ খাব নাপায় তেতিয়া মানে গাখীৰটো ভাল হয় আৰু পানী নোলায় একদম ম'হৰ গাখীৰ নিচিনাই আমাৰ গৰু গাখীৰ যদিও ম'হৰ গাখীৰ নিচিনাই হয় অঁ অঁ এই ঠাণ্ডা দিনৰ গাখীৰটোৰ কাৰণে তুমি চিন্তা কৰিব নালাগে বাৰু খালী তুমি কিমান দিনত ল'বা এতিয়া এতিয়া আকৌ বিহুৰ কাৰণে আকৌ ইজন সিজনে কৈ আছে নহয় অঁ অঁ অঁ বিহুৰ আগতে তোমাক লাগে ন অঁ অঁ হ'ব হয় হয় গাখীৰ পাবলৈয়ে দিগদাৰ আমাৰ এইখিনিত বাকী আছে বাৰু এনেই ম'হৰ গাখীৰ আঁতৰলৈ অকণমান খবৰ কৰিলে পোৱা হয় অঁ অঁ তুমি এতিয়া হেৰি টেকেলি তুমি দিবাহিননে নে মই নিজে টেকেলি আনি ল'ব লাগিব অঁ টকেলি দিবলৈ আহিবা তেতিয়া অঁ অঁ অঁ ধুই মেলি অকণমান চাফা কৰি আনিবা অঁ অঁ অঁ টেকেলি দিলেতো কথাই নাই আৰু গাখীৰ ভালেই হ'ব অঁ অঁ গাই দুজনী আছে দুজনীৰ ভিতৰতে গাখীৰ ছয় লিটাৰমান ওলাই গাখীৰ ছয় লিটাৰমান ওলায় এজনী তিনি লিটাৰ তিনি লিটাৰমানকৈ দিয়ে অঁ হ'ব তুমি এই তেনেকৈয়ে দিবা বাৰু আগৰ নিচিনাকৈ দিবা আৰু আগৰ গাখীৰটো বেয়া পালা যেতিয়া নেকি এইবাৰ বাৰু ভালকৈয়ে দিম বাৰু আৰু নকওঁ আৰু বেলেগ হোৱা হেতেন ক'লো হেতেন এতিয়া তুমি ওচৰৰে মানুহ ধৰি লওক অঁ অঁ

অঁ অঁ হ'ব তেতিয়াহ'লে তুমি আগতীয়াকৈ দি থৈ যাবা আগতীয়াকৈ তুমি লৈ আনিবা বাকী জলপান কৰাকেইটা বাৰু সেইকেইটা আগতীয়াকৈ ভৰাই লৈ যাব পিছত বিহুটো আৰু লাহে দিহে ভৰাম আৰু ওচৰ পাঁজৰেও দুঘৰ এঘৰক দিব লাগিব ঘৰৰ কেইঘৰকো অকণমান অকণমান দিব লাগিব অঁ অঁ তেতিয়াহ'লে ইমানেই আৰু অঁ আৰু নোকোৱা নহয় হ'ব খালী তুমি অঁ অঁ হেৰি কৰিবা অকণমান সোনকালে দিবাহি তুমি এই দুই তিনি দিনতে দিবাহি যদি জলপানটো সোনকালে কৰাওঁ বুলি ভাবিছা অঁ অঁ তেতিয়াহ'লে আগতেই দিলে মানে অঁ সদায় এই বিহুতো নহ'লে গৈ লওক অঁ বিহুটো গৈ লওক এইকেইদিন আকৌ এতিয়া ঘৰৰ কাৰণেও থ'ব লাগিব আকৌ তুমিও এতিয়া দিলা আকৌ ওচৰৰো ঘৰৰো দুই এঘৰ দিব লাগিব যদি হয় বাৰু বিহু পিছৰপৰাই নিবা বাৰু বিহুলৈ এতিয়া বেছিদিন নাইয়ে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অকণমান সোনকালে আহিবা অঁ অঁ আৰু কোনদিনাখন আহা ফোন কৰিবা হয়টো মই ঘৰত নাথাকিবও পাৰোঁ বাৰু অঁ অঁ তেনেকৈ নাই আকৌ ক'বলৈ যদিহে হঠাতে যাবলগীয়া হয় তেতিয়া আকৌ সেইদিনাখনি তুমি আহিবা তেতিয়া আকৌ অসুবিধা হ'ব নহয় অঁ তেতিয়া তুমি ক'লে মানে বোলে মই আজি আমোকলৈ যাবলৈ লৈছোঁ পাই তুমি অকণমান সোনকালে আহিব বা সেইখিনি সময়তে আহিবা তেনেকৈ বাৰু যাবলগীয়া নাই ঘৰপকৈ কেতিয়াবা ওলাই নহয় ক'ৰবালৈ যাবলৈ

অঁ অঁ অঁ হ'ব অঁ অঁ হ'ব অঁ অঁ